একত্ৰিছ দহ দুহেজাৰ চাৰি ছাবিশ এক দুহেজাৰ পাঁচ ষোল্ল ন দুহেজাৰ পাঁচ ওঠৰ ছয় দুহেজাৰ তিনি একৈশ পাঁচ দুহেজাৰ পাঁচ